খেলে মানুহৰ শৰী শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত বহুতো অৰিহণা যোগায় তাৰ ভিতৰত খেল খেলিলে ফিল্ডত গৈ খে আউটডোৰ খেল আৰু ইনডোৰ খেলৰ মাজত বহুতো পাৰ্থক্য থাকে যেনে আউটডোৰ খেলৰ ভিতৰত ফুটবল ক্ৰিকেট ভলীবল টেবুল টেনিছ লন টেনিছ কাবাডী তেনেধৰণৰ খেলবোৰ খেলিলে আমাৰ যিটো ৰক্ত সঞ্চালন মাংসপেশীৰ আৰু গ্ৰ'উথৰ ক্ষেত্ৰত বহুতো অৰিহণা যোগায় আৰু ইনডোৰ খেলটোত হৈছে আমি ইনডোৰ খেল খেলিব লাগিলে তাৰ খেলিব লাগিলে হয় পাবজি খেলিব লাগিব নহয় ফ্ৰিফায়াৰ নহয় ফুটবল মোবাইলতে খেলিব লাগিব আৰু মোবাইলত খেল খেলাৰ লগে লগে আমাৰ বহুত ধৰণৰ অসুবিধা আহিব পাৰে যেনে হৈছে চকুৰ প্ৰব্লেম আজিকালি নৱপ্ৰজন্মৰ মাজত এইটো একেবাৰে কমন হৈ গৈছে যে চকুৰ প্ৰব্লেম মোবাইল চাই চাই চাই আমাৰ নৱপ্ৰজন্মৰ সৰু ভাইটী ভণ্টীসকলৰ এই চকুৰ প্ৰব্লেমটো তেনেই হৈ গৈছে নৰ্মেল আৰু এইটো আৰু ইন ইনডোৰ ইনডোৰ খেল খেলিলে মোবাইল দুই তিনি ঘণ্টা ধৰি চাই থাকিলে এইবোৰ বেমাৰ আমাৰ মাজত বাঢ়ি গৈ থাকিব যদিহে আমি এইবোৰ খেল নেখেলি বাহিৰত আউটডোৰ খেল খেলিব যাওঁ যেনে ফুটবল ক্ৰিক্ৰেট ভলীবল কাবাডী এনেবোৰ খেল খেলিলে আমাৰ মানসিক চাপ চাপটোও বহুত ধৰণে কমি যায় কমি যোৱা দেখা যায় বা মনটোও ফ্ৰেছ ফ্ৰেছ লাগে আৰু এই আজিৰ নৱপ্ৰজন্মৰ মাজত দেখা যায় যে ডিপ্ৰেশ্যন এইটো ডিপ্ৰেশ্যনটোও আজিকালি সৰু সৰু বাচ্ছাৰ মাজত ডিপ্ৰেশ্যন দেখা গৈছে ডিপ্ৰেশ্যন হৈ গৈছে মানে অকলে থাকি অকলে খেলি যেতিয়া ঘৰৰ ৰুম এটাত বহি বহি গেম খেলি থাকিব বে বেলেগ আউটডোৰত নাযাব কাম বন নকৰিব তেনে কাম কৰিলে বা অকলে অকলে থাকিলে মানুহ এজন ডিপ্ৰেশ্যনত যাব পাৰে আৰু নানান ধৰণৰ চিন্তা আহিব পাৰে যদি আমি ইনডোৰ খেলটো নেখেলি যদি আমি আউটডোৰত গুছি গৈ লগ বন্ধু লগ সমনীয়া ভাইটী ভণ্টী দাদা বাইদেউ সকলোৰে লগত যদি আমি বাহিৰত গৈ খেল খেলোঁ খেল খেলা আৰম্ভ কৰোঁ তেনেহ'লে আমাৰ এই মানসিক চিন্তা যেনে ডিপ্ৰেশ্যন এইগিলা এইবিলাকৰ পৰা আমি বহুত ধৰ বহুত প্ৰকাৰে হাত সাৰি থাকিব পাৰিম বা বহুত হ'লেও ডিপ্ৰেশ্যন হ'লেও কম হয় আমি এই এই আউটডোৰ খেলটো আমি এটা ডিপ্ৰেশ্যন মুক্ত খেল হিচাপেও ল'ব পাৰোঁ আগৰ সময়ত আমি স্কুলৰ পৰা আহি কেনেকৈ ভাত ভাতকেইটা খাই বেগটো থৈ কেনেকৈ ড্ৰেছযোৰ খুলি ফিল্ডত যাব পাৰোঁ আমি সেইবিলাকে ভাবি থাকিছিলোঁ কিন্তু আজিৰ নৱপ্ৰজন্মই স্কুলৰ পৰা আহিব কলেজৰ পৰা আহিব আহি বেগটো থ'ব ভাতটো খালেই বা নাখালেই আগেই মোবাইলটো লাগিব মোবাইলত নানান ধৰণৰ গেম খেলিব ফেচবুক চাব ইউটিউব চাব তেনেবোৰ কাম নকৰি আমি যদি বাহিৰলৈ ওলাই যাওঁ ভাত খাই বাহিৰলৈ ওলাই যাই গৈ যদি আউটডোৰ খেলত যদি অকণমান আমি মনোনিৱেশ কৰোঁ তেতিয়া আমাৰ স্বাস্থ্যৰ পক্ষেও ভাল বা চকুৰ পক্ষেও ভাল আৰু হাৰ্ট হাৰ্ট হাৰ্টটোও সুস্থ হৈ থাকিব মানে বিভিন্ন ধৰণৰ বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি মনটোও ভাল হৈ থাকিব সেইকাৰণে আমি ইনডোৰ গেমটোত বেছি মনোনিৱেশ নকৰি আউটডোৰ গেমটোত মনোনিৱেশ কৰিলে ভাল আৰু আমাৰ আউটডোৰ খেলটো খেলিলে বন্ধুবৰ্গৰ মাজত মিলা প্ৰীতিটো বাঢ়ি থাকে এনেধৰণে আমি যদি আউটডোৰ গেমটো অলপ অলপ সময় হ'লেও খেলিব পাৰোঁ আমাৰ কাৰণেই ভাল বা নৱপ্ৰজন্মৰ কাৰণেই ভাল